বাস্তৱ ঘটনাৰ ওপৰত আধাৰিত বহুত প্ৰিয় উপন্যাস আছে তাৰ ভিতৰত এখন হৈছে জুৰি বৰা বৰগোহাঁইৰ দ্বাৰা ৰচিত সিহঁত নামৰ উপন্যাসখন উপন্যাসখনৰ পটভূমি হৈছে বড়োলেণ্ড আন্দোলন ওঁঠৰশ তিৰাশী চনত যেতিয়া বড়োলেণ্ড আন্দোলন হৈছিল সেইখিনি সময়ত কোকোৰাঝাৰ জিলাৰ ভোমকা নামৰ এটা অঞ্চলত অসম পুলিচৰ জোৱানে এঘাৰগৰাকী বড়ো নাৰীক গণধৰ্ষন কৰিছিল ৰাতি আৰু সেই গণধৰ্ষণৰ ঘটনাটো আমাৰ কোনো মূল সুঁতিৰ ইতিহাসত পোৱা নাযায় কিন্তু সেই গণধৰ্ষণৰ ঘটনাটোক আধাৰ কৰি বড়োলেণ্ডৰ ৰাজনীতিৰ আৰু সেই ৰাজনীতিক আন্দোলনৰ চৰিত্ৰ মানুহৰ অৱস্থাক আধাৰ কৰি এই উপন্যাসখন ৰচনা কৰা হৈছে আৰু এই ঘটনাটোৰ এটা সম্পূৰ্ণ সঁচা ঘটনা যদিও বড়োলেণ্ড আন্দোলনৰ ইতিহাসত এই ঘটনাটোৰ পুংখানুপুংখ বিৱৰণ পোৱা নাযায় যিহেতু ইতিহাসে সদায় জয়ী জয়ীৰ ইতিহাস কয় পৰাজিত মানুহৰ ইতিহাসৰ কথা নকয় আৰু বড়োলেণ্ড আন্দোলনৰ সময়ত গণধৰ্ষণৰ বলি হোৱা এই এঘাৰগৰাকী নাৰীৰ কাহিনী ইতিহাসত পোৱা নগ'লেও লেখিকাই ইমান সুন্দৰকৈ উপন্যাসখনত তুলি ধৰিছে যে আমাক সেই কাহিনীটোৱে ভাবিবলৈ বাধ্য কৰে আচলতে বিভিন্ন ৰাজনৈতিক সংগ্ৰামবিলাকত নাৰী কেনেদৰে শোষিত হয় পৰৱৰ্তি সময়ত সমাজৰ পৰা কিদৰে নাৰীয়ে লাঞ্চিত হ'ব লগা হয় সেই সকলোবিলাক এটা গণধৰ্ষণৰ সঁচা গণধৰ্ষণৰ ঘটনাক অৱলম্বন কৰি লেখিকাই উপন্যাসখনত উপস্থাপন কৰিছে আৰু তাক সাহিত্যিকভাৱে উপস্থাপন কৰাতো উপন্যাসখনৰ এটা অন্যতম বিশেষত্ব এই ঘটনাটো এটা ইমান ৰূঢ় বাস্তৱ ইমান এটা ভয়ংকৰ ঘটনা ইমান ভাল নলগা ঘটনা কিন্তু সেই ভা ভাল নলগা ৰূঢ় বাস্তৱ ভয়ংকৰ ঘটনাটোকে লেখিকাই সাহিত্যিক ভাষিক সাহি সাহিত্যিক ভাষা প্ৰয়োগ কৰি ইমান সুন্দৰ প্ৰতীক আৰু চিত্ৰকল্পৰ জৰিয়তে উপস্থাপন কৰিছে যে সেয়া পঢ়িলে যিকোনো মানুহেই আকৌ সেই ইতিহাস সম্পৰ্কে পঢ়িবলৈ মন যাব বা সেই ইতিহাসৰ আঁৰত লুকাই থকা ইতিহাস সম্পৰ্কে জানিবলৈ মনত এটা জিজ্ঞাসাৰ সৃষ্টি হ'ব আৰু সেই দিশটোৱেই আটাইতকে আকৰ্ষণীয় দিশ এই সঁচা ঘটনাৰ আধাৰিত উপন্যাসখনৰ সিহঁত নামৰ সেইটোৱেই